হেল্ল' অঁ ক'ত আছ তই অঁ মোৰ মোবাইলত এই নেট এম বি নাইকিয়া হ'ল নহয় পইচা বাইছ টকা ভৰাই দেচোন বিশেষ কাম ফটো পঠিয়াব লাগে এই গোটৰ কাৰণে এম বি নাইকিয়া হ'ল আজিটো চলিব আৰু যেনে তেনেকৈ তই সেইটো ভৰাই দিলে তই বাইছ টকাটো ভৰাই দিলে মানে মই তোক গৈ ঘৰত গৈ দি দিমগৈ পইচাটো মোৰ নম্বৰটো লৈ ল এইট জিৰ' ডাবুল ওৱান টু ওৱান ছিক্স ফাইভ ছিক্স এইট অঁ হ'ব দে মই ঘৰত গৈ তোক দি দিমগৈ